হেল্ল' হেল্ল' কোনে কৈছে বাৰু অঁ কোৱাচোন অঁ হয় নেকি অঁ আপোনাৰ এতিয়া বয়সো আছে দিয়কচোন ল'ৰা ক'তনো কাম বন কৰিবগৈ ন নিজৰ দায়িত্ব ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছত এতিয়া বৃদ্ধকালত খোৱাবই লাগিব হয় নহয় এতিয়া বোজা বুলি ভাবিলে নহ'ব নহয় কিয় বাৰু তেনেকৈ কৰে বাৰু সিহঁতে আপুনি বাৰু এইবিলাক আঁচনিবোৰ পায় নাই বাৰু অৰুণোয় আঁচনি আজিকালি চৰকাৰত সেই আঁচনি উলিয়াই আছে নহয় অঁ হয় নেকি অঁ এই মানুহ এনেকৈ বহুত বাট পৰি গৈছে অ' আমাৰ চৰকাৰে ভালেই দিয়ে মানে ওপৰপৰা আঁচনিখন ঠিকেই বনাই আমাৰ গাঁৱতে কিছুমান যিবিলাক পঞ্চায়তৰ মানুহবিলাক আছে সিহঁতে দেখিয়ে নাপায় যিবিলাকে পাব লাগে সেইখিনিয়ে চাগৈ আজিলৈকে পোৱাগৈয়ে নাই তুমিও তাৰ ভিতৰতে এগৰাকী হয় নহয় জানো তেতিয়াহ'লে অঁ তোমাৰ এই সমস্যাবিলাক কিমান দিনৰপৰা হৈ আছে অঁ তুমি বহুত দিন এনেকৈ থাকিলা দেই ন মই এই তোমালোকৰ ঘৰৰ মানুহবোৰ লগ পাওঁ তোমাৰ কথা কেতিয়াবা সুধিলেও ল'ৰাই বোৱাৰীয়ে ভালেই বুলি কয় মই আকৌ নোজানো যে তোমাৰ ইমান এনেকুৱাকৈ অত্যাচাৰ কৰে বুলি অঁ সেইটো কথা ন মই হেৰি তোমাৰ ডকুমেণ্টছ তোমাৰ যিখিনি ডকুমেণ্টছ আছে যে সেইখিনি মোক দিবা মই নহ'লেও তোমাৰ ঘৰলে গৈ কিনে হ'লেও লৈ আহিম আহি পিনে মই পঞ্চায়তত এবাৰ তোমাৰ ঘৰো নাই পোৱা ন তুমি অঁ অঁ মই হেৰি কৰিম এইটো কি তোমাৰ ডকুমেণ্টছখিনি আন কেনে যে মই যদি তোমাৰ ইমান অশান্তি হৈছে পুত্ৰ বোৱাৰীয়ে নোখোৱাই সেই তাৰ ওপৰতো সিহঁতৰ ওপৰতো সেনেকৈ ঘৰত গৈ এবাৰ ভালকৈ বুজাম যদি বুজি নাপায় তেতিয়াহ'লে কৰিবলগীয়া বহুতখিনি ব্যৱস্থা আছে মই সেইখিনি কৰিম আইনৰো সহায় ল'ম যদি প্ৰয়োজন হয় আৰু যদি সিমানখিনিলে কৰিবলৈ যদি নালাগে তহঁতি সিহঁতে যদি ভালকৈ ক'লে বুজি পায় তেতিয়া বাৰু কোনো কথা নাই আৰু মই তোমালোক তোমাৰ এতিয়া সেই অৰুণোদয় হৈ আছে নহয় আঁচনিবিলাক আকৌ আবেদন কৰি আছে নহয় সেই আবেদন কৰি কৰাইছে যে মই সেই ৱাৰ্ড মেম্বাৰ লগত কথা পাতি তোমাৰ ডকুমেণ্টছখিনি দি কিনে অ অৰুণোদয়টো তোমাক আবেদন কৰাই দিম বাৰু দেই বৰ অসুবিধা পাই আছা ন এই বুঢ়া বুঢ়ী অঁ বুঢ়ী বৃদ্ধ অৱস্থাত সেনেকুৱা কৰিলে বেয়া নহয় তুমি আগতে এতিয়া ল'ৰা ছোৱালীৰ কাৰণে কিমান কৰিলা এতিয়া এইখিনি বয়সত যে বাৰু এনেকুৱা কৰিলে কেনেকুৱা হ'ব ন হে এই ল'ৰা ছোৱালীবোৰে নুবুজে যে অ' আধাৰ কাৰ্ড তোমাৰ পান কাৰ্ড আছে নহয় আকৌ সেইখিনিও দিবা ৰেচন চাউল পোৱা নে নোপোৱা অঁ চাউল নোপোৱা ন অঁ তথাপিতো তুমি ৰেচন কাৰ্ড নাথাকিলেও বাৰু হেৰি আধাৰ কাৰ্ড পান কাৰ্ডে এইকেইটা ভোটৰ আই ডি কাৰ্ডটো সেইটোহেঁতে দিবাচোন মই ৱৰ্ড মেম্বাৰৰ লগত কথা পাতিম যদি হয় কামটো সিহঁতে কৰিব পাৰে হ'ব আৰু ৰেচন কাৰ্ডখনৰ কাৰণেও মই ডি চি অফিচত গৈ হ'লেও চাপ্লাই অফিচত গৈ হ'লেও এনেকৈ তোমাৰ গোটেইখিনি ক্লিয়াৰ কৰি দিম দেই তুমি চিন্তা নকৰিবা হা মই তোমাৰ ঘৰৰপৰা কাইলেই লৈ ল'ম কাগজ পত্ৰখিনি দেই আৰু মই সিহঁতকো তোমাৰ ঘৰৰ বোৱাৰীকো ভালকৈ বুজাই মেলি থৈ আহিম ঠিক আছে বাৰু তেতিয়াহ'লে